আজিকালি প্ৰায় দেখা যায় যে নদীৰ পাৰলৈ মানুহবোৰ ফুৰিবলৈ যায় আৰু পিকনিক খায় পিকনিক খোৱাৰ হেতুকে মানুহবোৰে বহুতো আৱৰ্জনা পেলাই থৈ আহে নদীৰ পাৰে পাৰে সেই নদীৰ আৱৰ্জনাবোৰে নদী অতি দূষিত কৰি পেলায় আৰু নদীৰ পানীসমূহত বিভিন্ন ধৰণৰ মাছ বা জীৱ জন্তু থাকে সেই জীৱ জন্তুবোৰে লেতেৰা পানী ভাল নাপায় কাৰণ সেয়া পানীত বহুতো বেক্টেৰিয়া আৰু বীজাণু থাকে সেই বীজাণুবোৰে মাছবোৰৰ কাৰণে মাছ বা আৰু জীৱ জন্তুৰ বাবে বহু অনিষ্ট কৰে বহু অনিষ্ট কৰে অকল মাছ জলত জীৱ জন্তু বুলিয়ে নহয় প্ৰকৃতিত আৰু বহুতো প্ৰাণী থাকে যিবোৰে লেতেৰা ভাল নেপায় কিন্তু মানুহ নামৰ এই জীৱটোৱে আমাৰ প্ৰকৃতিখন বহুত লেতেৰা কৰি পেলাইছে বহুত লেতেৰা কৰি পেলাইছে লেতেৰা কৰি পেলাইছে আৰু এই লেতেৰাসমূহে আমাৰ প্ৰকৃতিৰ বহুতো অনিষ্ট প্ৰকৃতিৰ বহুতো অনিষ্ট কৰিছে ইয়াৰ ভিতৰত কেইটামান হ'ল প্ৰকৃতিৰ অনিষ্ট কৰাৰ লগে লগে জীৱ জন্তুসমূহ কমি আহিছে ধীৰে ধীৰে আৰু জীৱ জন্তুসমূহ কমি অহাৰ লগে লগে প্ৰকৃতিৰ ভাৰাসাম্য বিনষ্ট হৈছে পাহাৰসমূহ বিনষ্টৰ ফলত প্ৰকৃতিখন লাহে লাহে ধ্বংসৰ দিশে আগবাঢ়ি গৈছে আৰু মই আমি যদি মানুহবোৰে এনেকৈ এইটো প্ৰাকৃতিক ধুনীয়া ধুনীয়া জেগাবোৰ লেতেৰা কৰি থাকোঁ তেতিয়াহ'লে কোনোবা এদিন পৃথিৱীৰ ধ্বংস হ'বই সেইটো নিশ্চিত আৰু এনেদৰেই মানুহবোৰে লেতেৰা কৰি আহিছে পৃথিৱীখনো এনেদৰেই পৃথিৱীখনো এনেদৰেই ধ্বংসৰ দিশে আগবাঢ়ি গৈছে পৃথিৱীখনো ধ্বংসৰ দিশে আগবাঢ়ি গৈছে আমি ইয়াৰ ওপৰত বহুতো পদক্ষেপ ল'ব পাৰোঁ মানুহবোৰে যদিও চাইনবোৰ্ড থাকেই সেই চাইনবোৰ্ডবোৰ চালেও মানুহবোৰে কোনো প্ৰতিক্ৰিয়া নেদেখুৱায় নেদেখুৱায় গতিকে কি কাৰণে হয় আমি ইয়াৰ বাবে মানুহক সজাগতা কৰিব লাগিব ইয়াৰ ওপৰত ইণ্টাৰনেট আৰু বহুতো অন্যান্য প্ৰতিষ্ঠানত আমি বহুতো অন্যান্য প্ৰতিষ্ঠানত আমি এইবোৰৰ বিষয়ে এইবোৰৰ বিষয়ে এইবোৰ প্ৰচলন কৰিব লাগিব যে মানুহে মানুহে লেতেৰা কৰিব নালাগে লেতেৰা কৰিব নালাগে আৰু প্ৰাকৃতিকখন আমাৰ যিহেতু ইমান সুন্দৰ পৃথিৱীখন এই সুন্দৰ পৃথিৱীখন এটা সুন্দৰ দিশে আগুৱাই যাব আগুৱাই যাব পৃথিৱীত বহুতো প্ৰাণী এই লেতেৰা সন্মুখীনৰ কাৰণে লেতেৰা সন্মুখীনৰ কাৰণে বহুতো প্ৰাণী বিলুপ্তৰ দিশে আগবাঢ়িছে এই বিলুপ্তপ্ৰায় প্ৰাণীসমূহকো আমি আমি আমাৰ প্ৰকৃতিত বেমাৰ প্ৰকৃতিত খোৱাৰ অতি প্ৰয়োজনীয় কাৰণ প্ৰতিটো জীৱই এক প্ৰকৃতিৰ এক নিৰ্দিষ্ট ভাৰসাম্য ৰক্ষা কৰি থাকে আৰু ইয়াৰ ভিতৰত কোনো এটা জীৱ যদি নাইকিয়া হৈ যায় প্ৰকৃতিৰ ভাৰসাম্য বিনষ্টহে হয় আৰু পৰিস্থিতি তন্ত্ৰৰ এক বিশেষ গুৰুত্ব বিশেষ গুৰুত্ব পৰিস্থিতি তন্ত্ৰৰ বিশেষ ভাৰাসাম্য বিনষ্ট হয় পৰিস্থিতি তন্ত্ৰৰ বিশেষ ভাৰসাম্য যদি বিনষ্ট হয় তেতিয়া তাৰপিছত বিশেষ ভাৰসাম্য বিনষ্ট হ'লে পৃথিৱীখন এদিন ধ্বংসৰ দিশে আগুৱাই যাব আৰু মানুহবোৰে মানুহবোৰক ইয়াৰ প্ৰতি সজাগ কৰিব লাগে